মই চিনেমাৰ তাৰকাৰ ভিতৰত মাধুৰী দিক্ষিত চলমান খান আৰু অক্ষয় কুমাৰ আৰু হৈছে শ্ৰীদেৱীক ভাল পাইছিলোঁ কিন্তু তেওঁ নাই মই মানে মাধুৰী দিক্ষীতক বহুত ভাল পাওঁ আৰু তাৰ ডেন্সবোৰ চাই বহুত ভাল লাগে গানবোৰো হিট এক্টিঙো বহুত ধুনীয়া কৰে অক্ষয়কো ভাল পাওঁ অক্ষয়ৰ ফিগাৰ ভাল লাগে আৰু হাইটটো ভাল এক্সনবোৰ ভাল আছে আৰু চলমান খানকো ঠিক তেনেকুৱাই তেওঁৰ ফিগাৰ আছে আৰু তেওঁ নাচিবও জানে ভাল এক্টিং কৰিবও জানে মই তেওঁলোকক যদি কেতিয়াবা ব্যক্তিগতভাৱে লগ পাব বিচাৰোঁ তেওঁক মানে সুধিম যে আপুনি অভিনয় কেনেকে কেনেদৰে শিকিলে আৰু অভিনয় কাৰ পৰা শিকিলে কোনে শিকালে সেইবোৰ বিষয়ে মানে মই সুধিব বিচাৰিছোঁ তেওঁলোকক যদি কেতিয়াবা লগ পাওঁ আৰু আৰু ঠিক তেওঁৰ ডান্সৰ ক্ষেত্ৰতে হওঁক ডান্স মাধুৰী দিক্ষীতে ডান্সবোৰ বহুত ধুনীয়া মা ধুনীয়া মানে নাচিব জানে আৰু ধুনীয়াকৈ মানে তেওঁ এক্টিঙো কৰিব জানে আৰু এইবোৰ তাইৰ অভিজ্ঞতাৰ তেওঁৰ তেওঁৰ তেওঁৰ মানে এইবোৰ ক'ৰ পৰা শিকিলে আৰু কেনে কেনেদৰে ইমানবোৰ যে নাচৰ ক্ষেত্ৰতে হওঁক বা এক্টিঙৰ ক্ষেত্ৰতে হওঁক তেওঁ কেনেদৰে মানে ইমানবোৰ শিকিলে মই তেওঁক মানে যদি ওচৰত পাওঁ তেওঁক মানে সুধিব বিচাৰোঁ আৰু বহুত ভাল এক্টিঙ কৰে আৰু নাচিবও জানে আৰু তেওঁক যদি কেতিয়াবা লগ পাওঁ মোৰ মানে নিজৰে বিশ্বাস নহ'ব বহুত ভাল পাওঁ তাইক তেওঁক আৰু সুধিম আৰু আৰু ঘৰলৈয়ো মাতিম আৰু ওচৰত বহি চাহ একাপো খাম আৰু কফি চাপ একাপ আৰু ঠিক তেনেদৰে মানে আৰু বহুত ধৰণৰ কথা তেওঁক মানে সুধিব লগা থাকিব আৰু সেইবোৰ সুধিম প্ৰশ্ন উত্তৰ আৰু তেওঁ কৈ যাব আৰু আৰু চলমান খান চলমান খানৰ চ ছবিবোৰ চাই ভাল লাগে আৰু তেওঁৰ ছবিবোৰ বহুত ভাল ভাল হয় তেওঁ ষ্টাৰ হয় ফিল্ম জগতৰ আৰু একচনৰ ক্ষেত্ৰততো বহুতেই ওপৰত আৰু ভাল লাগে সেইকাৰণে চাই আৰু তেওঁ বিশেষকৈ বডিটো বহুত ভাল লাগে চলমান খানৰ আৰু তেওঁ যদি লগ পাওঁ তেওঁৰ লগত একাপ কফি খাবলৈ বহুত ইচ্ছা থাকিব কাৰণ যি হ'লেও বহুত ভাল পাওঁ তেওঁক আৰু তেওঁ যিহেতু এতিয়ালৈকে বিয়া পতা হোৱা নাই তথাপিও মানে তেওঁক লগ পাব বিচাৰোঁ আৰু তেওঁ ওচৰত চাব বিচাৰোঁ মানুহজননো কেনেকুৱা কাৰণ আমি চিনেমাৰ টিভিতহে মানে দেখা পাওঁ পৰ্দাত দেখা পাওঁ টিভিৰ পৰ্দাত আৰু মানে কাষত চাব বিচাৰোঁ তেওঁ ফ্ৰেজটো কেনেকুৱা এনেকুৱা মানে বহুত ধুনীয়া হয় দেখাত আৰু তেওঁ লগ পাই আই সুধিম আপুনি বহুত ভাল এক্টিং কৰিব জানে আৰু ভাল চিনেমাও অভিনয় কৰিব পাৰে